হেল্ল' অঁ দাদা মই এই ফোন কৰিছিলোঁ আপুনি মই ওৱান কেবত আপোনালোকৰ এখন টেক্সি বুক কৰিছিলোঁ টেক্সিখনতো মই বুক কৰিছিলোঁ আপুনি আজি এতিয়া ৰাতিপুৱা আঠটা বজাত বুক কৰিছোঁ মই কালি কালিও এবাৰ ফোন কৰি কৈছোঁ তাৰপিছত আঠটা বজাত বুক কৰিছোঁ আঠটা বজাত ওলাই যোৱাকৈ এতিয়াতো চাৰে আঠটা বাজি গ'ল মই আধা ঘণ্টা ধৰি ৰৈ আছোঁ এতিয়া আপোনাৰ টেক্সিখন আহি পোৱা নাই মোৰতো আপোনাৰ বাছ ধৰিবলৈ যাবলৈ আছে হয় হয় মইতো আঠটা বজাৰ কাৰণে পিক আপৰ কাৰণে মই আপোনাৰ টেক্সিখন বুক কৰিছোঁ আপোনালোকে ফোন কৰোঁতে আপোনালোকে কৈছে যে টাইমত আহিব এতিয়া মইতো এনেকৈ দেৰি হ'লেতো মোৰ আপোনাৰ বাছখন ধৰিবলৈ টাইমত যাব নোৱাৰিম মই বাছখন ধৰিবলৈ আছে মোৰতো গুৱাহাটী যাবলৈ আছে আপুনি মই টেক্সিখন বুক কৰা আঠা ঘণ্টা হ'ল আপোনাৰ না আপুনি মোক গাড়ী নাম্বাৰ পঠাইছে না ড্ৰাইভাৰৰ নাম্বাৰ পঠাইছে একোতে গম পোৱা নাই মই মইতো এতিয়া আধা ঘণ্টা হৈ গ'ল ৰৈ আছোঁ ঘৰৰ বাহিৰত আপোনাৰ আহিব গাড়ীখন আহিব বুলি এনেকৈ কিয় কৰিছে আপোনালোকে নহয় মই গম পাইছোঁ আপোনালোকৰ গাড়ী ওলাইছে গাড়ী ওলাইছে যদি আপুনি নাম্বাৰ এটা মোলৈ পঠাব লাগে আপুনি মোলৈ নাম্বাৰ এটাও পঠোৱা নাই আপুনি ফোন নাম্বাৰ দিয়া নাই গাড়ী নাম্বাৰ দিয়া নাই এতিয়া মই কেনেকৈ গম পাম যে গাড়ীখন আহিছে আপুনি এতিয়া ইমান দেৰি কিয় লাগিছে আপুনিতো আমাৰ ঘৰৰ এইফালে ৰাস্তাটোও মই বুজাই দিলোঁ আপোনাক অঁ হয় আপুনি এই ফ্লাই অভাৰখনৰ পাৰ হৈয়ে বাওঁফালৰ প্ৰথম গলিটোৰে সোমাই আহিব লাগিব বাওঁফালৰ প্ৰথম গলিটোৰে আহিলে আপুনি প্ৰথম যোনটো তিনিআলি পাব সেই প্ৰথম ঘৰটোৱেই হয় মইতো আপোনাক সেইটো ক'লোঁ আপুনি আপুনি অহা কথা আছে নেকি আপুনি আহিব যদি আপুনি ইমান দেৰি আপুনি ফোনো কৰা নাই মোক একো মেছেজো কৰা নাই মোৰ ফোনত মইতো ৰৈ আছোঁ আপোনাৰ গাড়ীখনৰ কাৰণে এতিয়া আপোনাৰ কিমান দেৰি হ'ল চাওক আপুনি সময়টো চাওক এতিয়া আঠটা চল্লিছ বাজিবলৈ হ'ল আপোনাৰ মোৰ চল্লিছ মিনিট দেৰি কৰিছে আপোনালোকে এতিয়া মই যদি টাইমত বাছখন নেপাওঁ মোৰতো আপোনাৰ গৈ পোৱাত বাছখন নাপালেতো মই আজি যাব নোৱাৰিম গুৱাহাটীলৈ মোৰতো এতিয়া গুৱাহাটীত ইম্পৰটেণ্ট আপোনাৰ ইণ্টাৰভিউ এটা আছে মইতো ইণ্টাৰভিউ দিব লাগিব ইনটাৰভিউ দিবলৈ যদি মই নেপাম মোৰতো পাছলৈ বহুত দিগদাৰ হ'ব আপোনালোকে অলপ বুজিব লাগে কাষ্টমাৰক এনেকৈ ৰখাই থ'ব নাপায় নহয় আপোনালোকে মানে আপুনি আহিছে যদি ঠিক আছে আহক আপুনি কিন্তু আপুনি আহি থকাটো আপোনাৰ সেইবুলি আপুনি এতিয়া মোকতো জনোৱা নাই আপুনি দেৰি হ'ব কি হ'ব বা আপুনি যদি আপোনাৰ দেৰি হয় আপুনি বেলেগ এখন গাড়ী পঠাই দিব লাগে আপোনালোকে বেলেগ গাড়ীও পঠোৱা নাই মই ইমান দেৰিৰ পৰা ৰৈ আছোঁ আপুনি কিয় অহা নাই সেইটো মোক জনাব পাৰে আপুনি এতিয়া মই চল্লিছ মিনিট হৈ গ'ল মই ৰৈ আছোঁ গাড়ীখন আহিব আহিব কৈ গড়ীখনতো অহা নাই এনেকৈ গাড়ীখন নহাকৈ মই ৰৈ আছোঁ এতিয়া আপোনাৰ মোৰ ইমানকেইটা লাগেজ আছে মই তিনিটা চাৰিটা বেগ লৈ ইয়াত আছোঁ গাড়ী অহা নাই বৰষুণ দি আছে ইয়াত তিতিছে মোৰ বেগবোৰ আপোনালোকেতো অলপ অলপ বুজিব লাগে আপোনালোকে কাষ্টমাৰৰ অস অসুবিধাটো আপোনালোকে আহিব লাগে সময়মতে সময়মতে নাহিলে মই কেনেকৈ গম পাম আপোনালোকে কিয় হেৰি হৈছে ট্ৰেফিক আছে বুজিছোঁ বাৰু আপুনি অলপ সোনকালে ওলাব লাগিছিল মইতো কালি ৰাতিয়ে টেক্সিখন বুক কৰা কালি ৰাতিয়ে মই জনাই থৈছোঁ যে মোৰ আঠটা বজাত ঘৰৰ পৰা ওলাই যাব লাগে নটা বজাত বাছ আছে এতিয়া বিছ মিনিটততো মই অপোনালোক আহি পালেও মই বাছ ষ্টেণ্ড নাপাওঁগৈ বিছ মিনিটত আৰু বাছখনতো মোৰ কাৰণে ৰৈ নেথাকে অঁ সেইটো হয় আৰ আপুনিতো আৰু টেক্সিখনেৰে আপুনি মোক থৈ আহিবগৈ নোৱাৰে নহয় গুৱাহাটীত তালৈও মই এতিয়া বাছতে যাব লাগিব এতিয়া আপোনালোকে দেৰি কৰাৰ কাৰণে মোৰ যদি আপোনাৰ এতিয়া ইণ্টাৰভিউটো মিছ হয় সেইটো আপোনালোকে ৰিস্ক ল'ব নেকি হয় নে নহয় আপুনি কওকচোন গাড়ীখন পঠিয়াব লাগে সোনকালে আপুনি নিজে আহিছে আপুনি নিজে গাড়ীখন লৈ সোনকালে ওলাই আহিব লাগে আপোনালোকেতো জানেই ৰাতিপুৱা সময়ত ট্ৰেফিক ৰাতিপুৱা সময়ত ট্ৰেফিক হয় কাৰণে আপোনালোকে সোনকালে নোলায় সেইটোতো আপোনালোকে বেয়া কৰিছে মোৰতো এতিয়া দিগদাৰ হৈছে মই আপোনাৰ অথনিৰ পৰা ৰৈ আছোঁ আঠটা বজা আহিব আহিব পাব বুলি কোৱা কাৰণে মই সাতটা পঞ্চল্লিছতে ওলাই ৰৈ আছোঁ এতিয়া আপোনাৰ সাতটা পঞ্চচল্লিছৰ পৰা এতিয়া আঠটা চল্লিছ বিয়াল্লিছ সময় হ'বলৈ হ'ল ইমান দেৰি মই আপোনাৰ ৰৈ আছোঁ ৰৈ আছোঁ আপোনালোকে গাড়িখন আহিব বুলি ৰৈ আছোঁ আপোনালোকৰ এপটোত চাইছোঁ মই আপোনালোকৰ মেছেজ আহিছে নেকি চাইছোঁ একো মই গম পোৱা নাই এনেকৈতো আপোনালোকে কাষ্টমাৰক ৰখাই থৈ দিছে সেইটোতো বেয়া কথা হৈছে মোৰ বহুত অসুবিধা হ'ব এনেকৈ আপোনালোকে অলপ বুজিব লাগে সোনকালে আহিব আকৌ দাদা সোনকালে আহক আপুনি মই ৰৈ আছোঁ আপুনি সোনকালে আহক